আমাৰ অসমীয়া মানুহৰ সাংস্কৃতিক পৰম্পৰা হ'ল আমাৰ বিহু বিহুত আমাৰ মহিলাসকলে মহিলাসকলে ব্যৱহাৰ কৰা গহনা হ'ল গামখাৰু জোনবিৰি ঢোলবিৰি মাদলী সাতসৰী আৰু মহিলাসকলৰ আৰু তাতে মহিলাসকলৰ সাজপাৰটো সাজপাৰ হ'ল চাদৰ মেখেলা পাটৰ মুগাৰ মেখেলা আৰু ৰিহা ৰিহা মুগা আৰু ৰিহা এইবিলাক আমাৰ বিহুৰ বিহুৰ বিহুৱতীবিলাকে পিন্ধে তাৰপিছত আমাৰ পুৰুষসকলৰ আছে ধুতি চেলেং গামোচা এইবিলাকেই আমাৰ এইবিলাকেই পিন্ধে পুৰুষসকলৰ